হয় আমাৰ স্কুলত পুথিভঁৰাল আছে শৈশৱত পঢ়া কিছুমান কিতাপৰ নাম হ'ল চান্দা মামা টিংকল মৌচাক শিশু ৰত্ন সঁফুৰা ৰংমন ইত্যাদি